অ শান্তা হয়নে অ কি কৰি আছা অ এই তুমি যে কৈছিলা আমি লেটেকু পুখুৰীলৈ গ'লে খবৰ দিবলৈ বুলি আমি এই অহা দেওবাৰে যাম বুলি ভাবিছোঁ লগৰ কেইজনমান গোট খাই তুমি যাব পাৰিবানে নাই দেওবাৰে

অ তেতিয়াহ'লে এটা কাম কৰিবা আমি ইয়াৰ তিনিআলিলৈ গাড়ীখন মাতিছোঁ তালৈকে তুমি ওলাই আহিবা পাৰিবানে নে আমি কোনোবা এজন গৈ তোমাক লৈ আহিমগৈ

ঠিক আছে তেতিয়াহ'লে অ গাড়ীখনৰ আমি এতিয়ালৈকে গাড়ীখনৰ দামটো ঠিক হোৱা নাই মানে আজি গধূলি কম বুলি কৈছে যদি এনেই পাতিছিলোঁ বাৰশ টকাত যাম বুলি কৈছিলে বাৰু প্ৰথম পাতোঁতে তাৰ পিছত আমি কমাবলৈ চাইছোঁ যদি নকমে তেতিয়াহ'লে সেই বাৰশ টকা হলে আমি ছটা ওলামতো তোমাক ধৰিলে তেতিয়া দুশ টকাকৈ পৰিব আৰু তাকে কি হয় আজি সেই অ তাকেই কৈছিলোঁ নশমানকৈ যদি হয় তেতিয়া আমি ডেৰশ টকাকৈ দিলেই হ'ব কৈছিলোঁ ল'ৰাজনক শিল্পী যাব তাৰ পাছত আমাৰ ভণ্টি যাব ভণ্টিৰ লগৰ ছোৱালী এজনী যাব আৰু এই শিল্পীহঁতৰ গাঁৱৰ হেৰি এজন যাব মানুহ এজন ঠিক আছে দিয়া তেতিয়াহ'লে মই গধূলী সেই আগতেই অ আগতীয়াকৈ কৈ দিবা তেতিয়া আমি বেলেগ কোনোবা এজনক লৈ যাব পাৰিম ঠিক আছে দিয়া